ধৰ্মীয় স্থানসমূহত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুস্থিত কৰা হয় যেনে আমাৰ গাঁৱতে ধৰা হ'ল আমাৰ গাঁৱত মানে শংকৰ গুৰুজনাৰ আদৰ্শ সকলোৱেই মানে তাৰ কাৰণে ইয়াতে মানে খোল তাল নাগাৰা নাম এইবিলাক ইত্যাদি হয় আৰু তাৰে পিছত ঠিক কাষতে আমাৰ মছজিদো আছে য'ত মানে মুছলমান সম্প্ৰদায়ৰ লোকসকল থাকে তাৰ ওচৰত তাতে মানে নামাজ হয় ইয়াৰ বাহিৰে বিভিন্ন ধৰণৰ ঠাইবিলাকত বিভিন্ন ধৰণৰ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানবিলাক অনুস্থিত কৰা হয় যেনে গীৰ্জাত দেওবৰীয়া প্ৰাৰ্থনা হয় দৰগাহত কাৱালী হয় তাৰ পাছত গুৰুদ্বাৰত কীৰ্তন বহুত বৃহৎ প্ৰাৰ্থনা ইত্যাদি এনে ধৰণৰ অনুষ্ঠান অনু অনুস্থিত কৰা হয় বিভিন্ন ধৰণৰ সাংস্কৃতিক ঠাইবিলাকত